আমি আমাৰ শস্যসমূহবিলাক মানে শাক পাচলি তামোল পাণ এইবিলাক ঘৰৰ পৰা বেপাৰীয়ে লৈ যায় আমি ক'ৰবাত নি বিক্ৰী কৰিব নেলাগে বেলেগ বজাৰত এতিয়া আমাৰ ঘৰৰ পৰা পাইকাৰী মূল্যতে বিকি লৈ যায় বজাৰত গৈ খোলা অধিক দামত বিক্ৰী কৰে সৰিয়হটো ঘৰৰ পৰা নি দোকানত দিবগৈ লাগে সৰিয়হৰ ছিজন ছিজনত লাই মূলা ধনিয়া শাক এইবিলাক ঘৰৰ পৰাই বেপাৰীয়ে নিয়ে অমিতা কল এইবিলাক পাইকাৰী মূল্যত ঘৰৰ পৰাই বিক্ৰী কৰি থকা হয় ত'ত হেৰি সৰিয়হখিনি সক গোটেইখিনি বিক্ৰী নকৰি অলপ তেল পেৰি খাবলৈও থোৱা হয় তেনেকৈ বেপাৰীৰ লগত আদান প্ৰদান কৰা হয় গাঁৱতে বেপাৰী আছে ওচৰতে সিহঁতি আমাৰ শস্যসমূহ অলপ পৰিমাণে নিয়ে নিয়ে আৰু